হেল্লো তিনিচুকীয়া পৰিবহণ সেৱা বিভাগ হয়নে আজি এতিয়া অলপ আগত দুঘণ্টা প্ৰায় দুঘণ্টামান আগত মই আপোনালোকৰ তাৰ পৰা এখন কেব বুকিং কৰিছিলোঁ কিন্তু এতিয়ালৈকে কেবখন আহি পোৱাহি নাই দুঘণ্টা বেছি হ'ল দুঘণ্টাৰ পাৰ হৈ আৰু আধাঘণ্টা গ'ল আঢ়ৈ ঘণ্টা পাৰ হ'ল কিন্তু এতিয়ালৈকে কেবখন গন্তব্য স্থানত পোৱাহি নাই মোৰ দি গুঁইজান মাগুৰী বিল পথেৰে ডিব্ৰু চৈখোৱা অভয়াৰণ্যলৈ এটা বিশেষ ট্ৰিপ আছিলে আজি আৰু সেই ট্ৰিপটোৰ সন্দৰ্ভতে মই আপোনালোকৰ তাৰ পৰা এখন কেব অৰ্ডাৰ দিছিলোঁ কেবৰ বুকিং কৰিছিলোঁ দুঘণ্টামানৰ আগত কিন্তু আপোনালোক সময়সূচী এতিয়া নামানে নে আপোনালোকৰ ড্ৰাইভাৰজনে সময়সূচী নামানে সেই কথাষাৰ মই ধৰিব পৰা নাই কিন্তু বৰ্তমান এষাৰেই কথা ক'ব পাৰোঁ যে এতিয়ালৈকে গন্তব্য স্থানত ইয়াত আহি পোৱাহি নাই আপোনালোকৰ ড্ৰাইভাৰজন আৰু কেবখন গতিকে মই ভাবোঁ যে আপোনালোকে আপোনালোকৰ ড্ৰাইভাৰসমূহক আৰু আপোনালোকৰ কৰ্মচাৰীসমূহক সময়ৰ বিষয়ে আৰু সময়সূ সময়সূচীৰ মূ মূল্যৰ বিষয়ে আৰু কৰ্মনৈতিকতা আৰু অনুশাসনৰ বিষয়ে অলপ পাঠ দিয়াৰ পাঠদানৰ প্ৰয়োজন আৰু গতিকে এতিয়া মই পইচাও আপোনালোকৰ তালৈ ট্ৰাঞ্চফাৰ কৰিব নোৱাৰিছোঁ আৰু মই বুক কেবখন কেনচেল কৰিছোঁ ধন্যবাদ